অঁ শুনিচা নাই এই কথা এটা হ'ল নহয় জানা নাই এই মেট্ৰেছ এখন আনিছিলোঁ আজি তিনিমাহ মানৰ আগতে মেট্ৰেছখন কি হ'ল জানো আজি এতিয়া মাজতে কিবা দ'ৰ দৰে হৈ গ'ল কিবা অকণমান টান টান মূৰিয়া হৈছে শুবলৈ কিয় বা নালাগে অঁ তাকে ভাবিছোঁ চাওকচোন বাৰু তিনিমাহ মান হৈছেহে এনেকুৱা হ'ব লাগেনে বাৰু পইচাও এই ন হাজাৰ দ দহ হাজাৰ মানেই ল'লে তাকে ভাল দেখি আনিলোঁ এতিয়া এইটোহে হৈছেগৈ চাওকচোন বাৰু অঁ তাকে আপুনি কিনিবলৈ হ'লে এনেকুৱা এইবোৰ এনে দেখি জাক জমক লগাবোৰ নানিব পায় দেখিবলৈ ধুনীয়া হ'ল বুলিয়ে অঁ এই ভালেই কোম্পানীৰেই চাইহে আনিব লাগে এইবোৰ আজিকালি ওলোৱা শ্লিপৱেল অঁ কোম্পানীবোৰ তাকে মই এইখন ডাঙৰ আছিলে নহয় আঠ ফুট আছিলে অঁ ভাল হ'ব বুলিয়ে কিনিছিলোঁ ইমান পইচা দি দাম দি চাওকচোন এতিয়া এই তিনিমাহ হওঁতেই যদি তেনেকুৱা হয় কি হ'ব বাৰু তাকে পস্তাইছোঁ আৰু আনি পেলাই ভালে বস্তু আনিলে সেই পইচা এইবোৰ ভাল ব্ৰেণ্ডৰ আনিলে কি হয় মানে বস্তু পইচা দিলেও ইমান গাত নালাগে তাকে অঁ গাত নালাগে মানে কি এতিয়া বস্তুটো বহুত দিন যায় ন এতিয়া এইটো আনিনো হ'লনো কি আজি দহ হাজাৰ টকা দি যদি তিনিমাহেই যদি ভালকৈ নাযায় এনেকুৱা হয় কি হ'ব কিবা এটা বস্তু ভাল হ'ব বুলিয়েই তো আনো ন দিন যাব বুলিয়েই তাকে আপুনি যদি আনিব বিচাৰে নানিব দেই এনেকুৱা বস্তু এই ভালপোৱা লাগিলে দামেই হওক ভাল ব্ৰেণ্ডৰ এনেকুৱা বস্তু হে আনিব অঁ অঁ নানিব নানিব অঁ ঠিক আছে